অঁ অঁ পাইছোঁ অঁ যাব লাগবতো একদিন এই পিলপিলি দি অঁ অঁ নহয় পিলপিলিত যাম ভাল এইখনতে যাম আৰু

অঁ কিয় নিদিয়

অঁ জানে জানে জানে অঁ যাম দে হাঁ নাই তান তাৰ শুনছোঁ কিন্তু এনে আনা গম পোৱা নাই শুনছোঁ আহা বুলি নাই ধৰা নাই ধৰা নাই অঁ সেইয়া আৰু ৰচা কি কৰবা